মই সচৰাচৰ সৰুৰে পৰা অসমীয়া ভাষাৰ বাতৰি সমূহে পঢ়িছিলো বা চাইছিলো পৰৱৰ্তী সময়ত যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত হৈ পৰিলো তেতিয়াৰ পৰা ইংৰাজী ভাষাৰ বা বেংগলী ভাষাৰ বা হিন্দী ভাষাৰ বাতৰিসমূহ চাবলৈ ধৰিলো আৰু পৰৱৰ্তী সময়ত মই আমাৰ যিসমূহ স্থানীয় বাতৰি ইলেক্ট্রনিক মেডিয়া বা ডিজিটেল মেডিয়াসমূহ আছে সেই সমূহক ফ'ল' কৰিবলৈ ল'লো আৰু সেইসমূহৰ বাতৰিয়ে মই সচৰাচৰ চাওঁ যদিও প্ৰধানত মই অসমীয়া ভাষাৰ বাতৰিসমূহে ফ'ল' কৰো বা চাওঁ মোৰ অঞ্চলৰ পৰা অসমীয়া প্ৰতিদিন নিয়মীয়া বাৰ্তা দৈনিক অসম দৈনিক জনমভূমি অগ্ৰদূত আমাৰ অসম নিয়মীয়া বাৰ্তা এইসমূহ বাতৰি কাকত প্ৰকাশ হয় আৰু এইসমূহ বাতৰি কাকত নিয়মিতভাৱে মোৰ এটা পঢ়াৰ অভ্যাস আছে